কম সময়ত খোৱা আহাৰৰ কথা কব'লৈ গ'লে ৰাতিপুৱা সময়খিনিত যদি চাওঁ তেতিয়া লৰালৰিকৈ মই চাহ অলপ বনাই চাহতে বিস্কুট জুবুৰিয়াই দি সেনেকৈয়ে খাই ভাল পাওঁ আৰু দুপৰীয়া সময়খিনিৰ কথা যদি কওঁ তেতিয়া ঠাণ্ডা ভাত থাকিলে সেই ভাততে অকণমান তেল দি পিয়াঁজ আৰু আলু অলপ দি ডিম এটা দি তাতে মই সেনেদৰে ভাত ভাজি খাই ভাল পাওঁ আৰু আবেলি সময়খিনিত যদি মই সময় কম থাকে সেইটো টাইমত মই মেগী বনাই গৰম পানীত মেগী দি মেগীটো দি বইল কৰি সেনেদৰে খাই মই ভাল পাওঁ